শিৱসাগৰ জিলাৰ মূল সাংস্কৃত আৰু সামাজিক পৰম্পৰামূহ হ'ল বহাগ বিহু বহাগ বিহু মাঘৰ বিহু ভোগালী বিহু আৰু শিৱৰাতি বহাগ বিহু আন এটা নাম হ'ল ৰঙালী মাঘৰ বিহু আন এটা নাম হ'ল ভোগালী আৰু কাতি বিহু আন এটা নাম হ'ল কঙালী বহাগ বিহুত আমি গৰুক প্ৰথম দিনাখন গৰুক গা ধুৱাওঁ লাও খাওঁ জাতিলাও খাওঁ লাও খাওঁ কেৰেলা খাওঁ বেঙেনা খা তেনেকৈ আমি গৰুক গা ধুৱাওঁ আৰু মাহ হালধিৰে গা ধুৱাওঁ তাৰপিছতে আমি সেইদিনাখন গৰু বিহু হিচাপে পালন কৰোঁ আৰু দ্বিতীয় দিনাখন আমি মানুহৰ বিহু হিচাপে পালন কৰোঁ মানুহৰ বিহুৰ দিনাখন আমি তিলপিঠা নাৰিকল লাডু তেল দিয়া পিঠা তেনেকৈ বনাই আমি মানুহৰ বিহু হিচাপে পালন কৰোঁ কৰোঁ ভোগালী বিহু আমি আগদিনাখন মেজি ফোৱাওঁ মেজি ফোৱাওঁতে আমি ভোজো খাওঁ গাঁৱৰ মানুহৰ লগত মিলি পিছদিনাখনত আমি নামঘৰত শৰাই আগবঢ়াও আকৌ মেজিৰ লগত ওচৰৰ জুই সেৱা কৰোঁ আৰু ডাঙৰক আমি সন্মান সেৱা কৰোঁ আৰু ভোগালী বিহু দিনাখন চাহ জলপানে মানুহৰ ঘৰলৈ গৈ উপভোগ কৰোঁ কাতি বিহু কাতি বিহু কঙালী বিহু নামেৰে জনা যায় কাতি বিহুৰ দিনাখন আমি তুলসী ৰুওঁ চাকি জ্বলাওঁ আৰু মাহ প্ৰসাদ আগবঢ়াওঁ শিৱৰাতিত আমাৰ শিৱৰ তলত গৈ জল ঢালোঁ পানী ঢালোঁ আৰু তাত আমি শিৱক মন্দিৰত চাকি ঢূপ দুনাই শৰাই দি সেৱা কৰোঁ